দুহেজাৰ দহ চনৰ বিছ জুন দুহেজাৰ এঘাৰ চনৰ পঁচিছ মাৰ্চ দুহেজাৰ বাৰ চনৰ এঘাৰ অক্টোবৰ দুহেজাৰ তেৰ চনৰ পাঁচ চেপ্তেম্বৰ দুহেজাৰ চৈধ্য় চনৰ ঊনৈছ মে'